মই বসবাস কৰা ওচৰে পাজৰে মই পৰ্যটন স্থলীয়ে মোৰ বাস কৰা জেগাডোখৰ গতিকে এই পৰ্যটন স্থলীতে বহুত পৰ্যটক আহি বিভিন্ন ঠাইৰপৰা আহি বসবাস কৰেহি বা থাকেহিও ইয়াত মানে কি ৰংঘৰ কাৰেংঘৰ তলাতলঘৰ দেৱীদ'ল জয়দ'ল শিৱদ'ল মানে বিভিন্ন ধৰণৰ দ'ল দেৱালয়বিলাক আছে ইয়াত বিভিন্ন ঠাইৰপৰা পৰ্যটক আহে আহি তেওঁবিলাকে বিভিন্ন খাদ্য প্ৰস্তুত কৰি নিজে নিজে খায় আনকো আমাৰ ইয়াৰ মানুহকো খোৱায়হি গতিকে ভাল তেওঁবিলাক আহি বিভিন্ন ধৰণৰ তেওঁবিলাকে ব্যৱসায়ো কৰেহি কৰি ৰংঘৰ কাৰেংঘৰৰ ওচৰত তেওঁবিলাকৰ খাদ্যবিলাক প্ৰস্তুত কৰি বিভিন্ন মানুহে খাবলৈ ভাল পায় আৰু তেওঁবিলাকৰ সোৱাদেই বেলেগ গতিকে তেওঁবিলাকে বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্যও কৰেহি তেওঁবিলাকৰ পৰ্যটকবিলাকে তেওঁবিলাকৰ দেশৰপৰা বিভিন্ন ধৰণৰ কাপোৰ কানি খাদ্য প্ৰস্তুত কৰি লৈ আহে ইয়াত বিভিন্ন ধৰণৰ মানুহৰ খোৱাবলৈ চেষ্টা কৰে কিন্তু তেওঁবিলাকে সেই সোৱাদ পাহৰিব নোৱাৰে পৰ্যটকবিলাক আহি বিভিন্ন ঠাইত থাকে মেলে ফুৰা চকা কৰে ৰংঘৰ যায় তলাতলঘৰ যায় শিৱদ'ল যায় জয়দ'ল যায় বিষ্ণুদ'ল যায় এইফালে শিৱসাগৰ কানুগাঁৱৰ জয় জগতধাত্ৰী দ'ল বিষ্ণুদ'ল এইবিলাকত তেওঁবিলাকে বসবাস কৰেহি আহে মেলে বিভিন্ন জেগাৰপৰা আহে গাড়ী মটৰ লৈ আহে তেওঁবিলাকৰ খাদ্য প্ৰস্তুত কৰি লৈ আনে তেওঁবিলাকে বিভিন্ন ধৰণৰ ৰং বিৰঙৰ বিভিন্ন নক্সাৰ কাপোৰ কানি পিন্ধি মেলি আহে